মই উৎসৱত ৰন্ধা বস্তুসমূহ হ'ল পিঠা নাৰিকলৰ পিঠা তেল পিঠা পিঠাগুড়িৰে বনোৱা হয় আমাৰ ঘৰত মই নিজে বনাওঁ উৎসৱত আৰু গাহৰি মাংস আমাৰ এটা আমাৰ মিচিং সমাজত এটা পাতৰ লগত বনোৱা হয় সেইটো মই নিজে বনাইছোঁ বহুত সোৱাদ হয় তো আৰু ছাই মদ বনোৱা হয় আমাৰ মিচিং সমাজত তো মিচি ছাই মদ বনায় উৎসৱত আমাৰ তেতিয়া উৎসৱত উৎপাদন উযাপন কৰা হয় তেতিয়া সেইবোৰ খাদ্য বহুত ভালকৈ ৰাইজৰ কাৰণে বনোৱা হয় আৰু ঘৰৰ কাৰণে বনোৱা হয় আলহীক খুওৱা হয় তো এইবিলাক মই নিজেই বনাই পাইছোঁ হয় চা গাহৰি মাংস সিজাই মেলি এই পাতৰ লগত তেল অকণমান তেল দি মছলা নিদি ভাজা হয় খাই বহুতে সোৱাদ লাগে গাহৰি মাংসৰ টেজ গাহৰি মাংসৰ পেটু সেইবিলাক দি মেলি দি মেলি বনোৱা হয় বহুত সোৱাদ হয় খাই মেলি বহুত ভাল লাগে আৰু মই নিজে বনাই পাইছোঁ আমাৰ আলি আই লৃগাং উৎসৱত বিহুত আমি পিঠা বনাই পাইছোঁ মই বহুত আনন্দ লাগে বনাই মেলি পিঠাগুড়ি গুড়ি কৰি চৌকাত বহি বনোৱা বহুত ভাল লাগে বহুত ভাল এটা অভিজ্ঞতা আৰু মানুহক বহুত সোৱাদ মানুহক সোৱাদ হয় এই পিঠা মাংস এইবিলাক উৎ উৎসৱত বনালে